অঁ কওক ৱৰ্কশ্বপ অঁ

ৱৰ্কশ্বপ কলেজৰ ওচৰতটো আমি মেখেলা চাদৰ পিন্ধাই ভাল হ'ব নেকি

মই মোৰ ভাগৰ এখন আছে আৰু বা ভাগৰ এখন আছে বা ভাগৰ পৰা সুধিলে হ'ব নেকি অঁ ওলাব বাৰু আৰু ক'লা মেখেলাও ক'লা ব্লাউজ অঁ মেখেলা মোৰ ওচৰত পাবি বাৰু এখন বাকী মই চাদৰখন বাৰ পৰা লৈ দিম অঁ অঁ ব্লাউজটো আকৌ মোৰ ভাগৰটো তোলৈ নহ'ব নহয় অঁ অঁ অঁ মিলাই দুইজনী মিলাই পিন্ধিম আৰু বাকীবোৰে সেনেকে মেখেলা চাদৰ পিন্ধি যাম বুলিয়ে কৈছে কি কালাৰ পিন্ধি যাম বুলি কোৱা নাই আৰু মই হে খালী এইটো কালাৰ পিন্ধি যাম বুলি ভাবিছোঁ অঁ অঁ দুইজনী একেলগে একে পিন্ধি যাম তেনেহ'লে

অঁ অঁ মুগা চাদৰ

হেৰি খালী মেখেলা আৰু ব্লাউজটো মিলাই ল'লে ভাল হয় আৰু অঁ মুগাখন থাকিব যেতিয়া তোৰ ওচৰত যদি বেলেগ আছে তেতিয়া চাবি অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে দে কালি কালি লগ পাম কলেজত